মই মানে ইয়াতে কি কয় মোৰ এটা ইণ্টাৰভিউ আছিলে ইয়াত ইয়াতে মই আহিছিলোঁ এতিয়া মোৰ ইণ্টাৰভিউটো শেষ হ'ল মই আপোনাৰ ইয়াতে ফুৰিব যাবলৈ খুজিছিলোঁ ইয়াতে ভাল কিবা ফুৰিবপৰা জেগা আছে নেকি

টাৱাং যাব পাৰি নেকি এইফালেদি হয় হয় ভূটানত গ'লে ইফালে কিবা শুনিছিলোঁ কিবা ডকুমেণ্ট লাগে বুলি কিবা লাগে নেকি হয় হয় হয় হয় হয় আৰু ইয়াতে আপোনাৰ টাৱাঙলৈ যাবলৈ কিমান সময় লাগে ইয়াৰপৰা ছিক্স হাণ্ড্ৰেড কিলো অ'কে অ'কে আৰু ইয়াতে আপোনাৰ ৰাতি থাকিবপৰাকৈ কিবা হোটেল আছে নেকি হয় হয় অঁ হয় হয় হয় ইফালে আপোনাৰ কি কয় ভূটানত ক'ত বা কেম্পিং কৰিবপৰাকৈ কিবা জেগা আছে নেকি ভূটান মানে ভৈৰৱকুণ্ড এইখিনিত

মেন মেড ফৰেষ্টখন কোনখিনিত আছে ন অঁ হয় নেকি হয় হয় হয় হয় ইয়াতে কিবা খোৱা লোৱাৰ কাৰণে ধৰি লওক ভাত ভাত খাবলৈ কিবা ভাল ঠাই আছেনে

হয় হয় আপোনাৰ এই ডি জে টাৱাৰখন কোনখিনিত আছে আপোনাৰ মানে আমি আমাৰ ইণ্টাৰভিউ আছিলে আপোনাৰ এইখিনি ডি চি কৰ্টৰ সেইখিনিত সিফালৰপৰা হ'লে কেনেকৈ যাব লাগিব হয় হয় আনি হয় হয় হয় হয় আৰু যদি হয় হয় যদি ইফালে টাৱাং যাব লাগে টাৱাং যাবলৈ হ'লে ইয়াৰপৰা কি ডাইৰেক্ট গাড়ী চাড়ী কিবা ট্ৰাঞ্চপৰ্টেশ্যনৰ আছে নে ভাড়া কৰি লৈ যাব লাগে হয় আমি মানে তিনিজনীমান আছিলোঁ তেতিয়াহ'লে ভাড়া লৈ পিনে এনেকৈ মানে পূৰা টাৱাং নগ'লেও অকণমান সিফালে অৰুণাচলৰ সিফালে চাব যাব পাৰি চাগে তেতিয়াহ'লে আমিতো ইমান নাজানো আপুনি যদি চিনি পায় এনেকৈ কৈ দিলে ভাল হ'ব আৰু অঁ ভাড়াটোৰ কিমানমান কি লাগে আপুনি যদি এনেকৈ কথা পাতি অকণমান দিলে হয় তেতিয়াহ'লে আমাৰো সহায় হ'ল হয় আৰু হয় হয় ঠিক আছে বাৰু ঠিক আছে থেংক ইউ